অসমীয়া ভাষাৰ মোৰ প্ৰিয় লেখকজনৰ নাম হৈছে ভূৱন মোহন বৰুৱা যাক আমি কাঞ্চন বৰুৱা নামেৰে জানো কাঞ্চন বৰুৱাদেৱৰ জন্ম ঊনৈছশ চৈধ্য চনত অসমত হৈছিল আৰু তেওঁৰ মৃত্যু দহ মে ঊনৈছশ আঠানব্বৈ চনত শ্বিলঙত হৈছিলে তেওঁৰ পেশা হিচাপে ঔপন্যাসিক আছিল আৰু তেওঁ সাহিত্য প্ৰদান কৰে তেওঁৰ বহুতো কিতাপ কিনি লিখি গৈছে আৰু কিতাপসমূহৰ নাম হৈছে অসীমত যাৰ হেৰাল সীমা যোনটো আমাৰ অসমীয়া ভাষাৰ এটি বহু প্ৰিয় কিতাপ হৈছে বা উপন্যাস আৰু বেলেগ কিতাপসমূহ হৈছে পুৱতি তৰা মৃত বিহংগ জয়ামহল অশান্ত গ্ৰহৰ উৰ্মিলা চকুলো আৰু বহুখিনি কিতাপ আছে তেওঁৰ নামত